অঁ বাৰু

অঁ মই কবিতা ক'লোঁ আপোনাক মই মানে শিৱসাগৰ লে ফুৰিবলৈ যাম

অঁ

অঁ নহয় আপুনি বাৰু ৰংঘৰৰ বিষয়ে অকণমান ক'বনি মোক

মই মানে এতিয়া হেৰি গুৱাহাটী পাইছোহি আহি অঁ এনিশা থাকিম মানে অঁ আপুনি ধুনীয়াকৈ দেখাই মেলি ফুৰাই নিব মোৰ ঘৰটো হেৰি দেলহীৰ পৰা মই আহি আছিলোঁ এতিয়া গুৱাহাটীত মানে ৰ'লোহি লৈ যাম পাৰিলে দেই

লগত আমি তিনিজন আহিছোঁ অঁ অঁ ঠিক আছে

অঁ

অঁ অঁ অঁ অঁ

অঁ

অঁ

অঁ অঁ

জয়সাগৰ আছে জেৰেঙা পথাৰো চাই আহিব পাৰিম অঁ সেই জেগাটোৰ

আমি খোৱা বোৱা কৰিলোঁ মানে গুৱাহাটীৰ হোটেল এখনতে থাকি মেলি তাতে খোৱা বোৱা কৰিছোঁ কালিলৈ মানে পুৱাই আৰু শিৱসাগৰত যাম বুলি ভাবি আছোঁ ঠিক আছে তেনেহ'লে নহয় জানো ৰাখিছোঁ